ভাৰতীয় সমাজত ধৰ্মৰ ভূমিকা যথেষ্ট আছে কিয়নো আমাৰ ভাৰতীয় সমাজখনত

হিন্দু মুছলিম খ্ৰীষ্টান সকলো ধৰ্মাৱলম্বী লোকেই বসবাস কৰে ইয়াৰ ভিতৰত কোনো কাকো তাৰমানে এই ভাল বেয়া বা বুলি কোনো ধৰ্মক অৱহেলা নকৰি প্ৰত্যেক টো সম্প্ৰদায়ৰ লোকে ইজনে সিজনৰ যি বিহু পতা হয় যে ঈদ পতা হয় মুছলমান সম্প্ৰদায়ৰ যিখিনি লোক আছে সেইসকলেও হিন্দুৰ বিহুৰ সময়তো বিহুৰ থলীলৈ আহে বা ঈদত মাতিলেও আমাৰ অসমীয়াৰ যিখিনি হিন্দু ধৰ্মৰ লোক আছে সেইসকলেও হিন্দু সকলেও মুছলমানসকলৰ ঈদৰ সময়ত তেওঁলোকৰ ঘৰলৈ যায় বা আদা আহ যাহ কৰে গতিকে কোনো তাৰমানে তামাজত ভেদাভেদ নাই নাৰাখে যিহেতু ভগৱান এজনেই হয় আল্লাই হওক বা কৃষ্ণই হওক বা শিৱয়েই হওক গতিকে ভগৱান এজনেই গতিকে সকলোৰে মাজত মোকামিলাৰে ককাই ভাই হিচাপে থাকি ইজনে সিজনৰ বিপদৰ সময়ত মাত মতাটোহে আচল কথা কোনো সম্প্ৰদায় লৈ ভেদাভেদ কৰি কোনো অ' তাৰমানে ভাল নহয় আৰু এইটোৱে আমাৰ সমাজত এতিয়া যিহেতু চলি আছে সম্প্ৰদায়ক লৈ কোনো বিভেদ নাইকিয়া ভেদাভেদ নাইকিয়া